আমাৰ গাঁৱৰ অঞ্চলত এগৰাকী ব্যৱসায়ী মহিলা আছে যিগৰাকী ব্যৱসায়ী মহিলাই ব্যৱসায় কৰি কৰি আজি সাত আঠ বছৰে বহুতখিনি তেওঁ উন্নতি হৈছে সেই বিষয়ে মই ক'বলৈ ওলাইছোঁ ব্যৱসায় তেওঁ কৰিছিলে প্ৰথমে আনৰ ঘৰত ধান কটা বিঘা চিষ্টেমকৈ কৰিছিলে তেওঁ আৰু ব্যৱসায় কৰিছিলে এটা কোম্পানীত এম আই লাইফষ্টাইলত তেওঁ তাত সোমায়ে বহুত ঔষধ দৰৱ তেল বিষৰ মলম চাবোন লিভাৰ টনিক তাৰপিছত এই চাবোন কলগেট চাৰ্ফ বহুতখিনি বস্তু তেওঁ আনে তেওঁ কলগেট ব্ৰাছখিনি তাৰপিছত চাবোন তেল বিষৰ মলম তাৰপিছত লিভাৰ টনিক বিষৰ আৰু আৰু চাবোন চাৰ্ফ তেনেকুৱা বস্তু বিকি তেওঁ বহুতখিনি উন্নতি হ'ল উন্নতি হ'ল তেওঁ সেইটো ব্যৱসায় কৰিলে কৰি আকৌ তেওঁ সেইটো বিষায়ৰ লগতে জড়িত আকৌ আৰ চি এম বুলি এটা কোম্পানীত সোমাই তেওঁ আকৌ চাবোন তেল নিমখ হালধি বেগ বেগ কাপোৰ তাৰপিছত চেম্পু তেল কলগেট তেনেকুৱা বহুত বস্তু আছে সেইবিলাক তেওঁ গোটেই গাঁও অঞ্চলত বহুতখিনি গাঁও অঞ্চলত তেওঁ বিক্ৰী কৰে বিক্ৰী কৰি কৰি কৰি কৰি তেওঁ সদায় এটকা দুটকাকৈ নিজৰ পুঁজি হিচাপে তেওঁ ৰাখি যায় সেইখিনি কৰি কৰি কৰি কৰি তেওঁ বহুত এটা ভাল পৰ্যায় পায় গৈ বহুতখিনি উন্নতিও হয় আৰু সেইকেইটা কোম্পানীত তেওঁ যিকেইটা কোম্পানীত তেওঁ কৰি আছে সেইকেইটা তেওঁ বহুত ভাল বস্তুখিনি আমি ব্যৱহাৰ কৰি পাইছোঁ আৰু আমাৰ গাঁওৰ ওচৰে পাঁজৰে দূৰৰ টাউনে চহৰে বহুতখিনি ভাল ভাল ধনী ধনী মানুহেও ব্যৱহাৰ কৰিছে ঔষধো ভাল মলম ভাল বিষৰ মলম ভাল লিভাৰৰ টনিকবিলাকো ভাল মূৰত লগোৱা তেল মূৰ বিষোৱা সেইবিলাকো ভাল বহুত ভাল আমি সেইবিলাক ব্যৱহাৰ কৰিছোঁ চাবোনৰ তেল সেইবিলাকো ভাল কলগেট ব্যৱহাৰ কৰিছোঁ সেইবিলাকো গোটেই মানুহখিনিয়ে ব্যৱহাৰ কৰি কৰি কৰি কৰি এতিয়া সেইবিলাকে ভাল পায় কৰি আৰু তেওঁ এইবিলাক ব্যৱসায় কৰি আছে তেওঁ এতিয়া ভাল পায় কৰি আৰু কৰে এতিয়া নেকি যিখিনি টকা তেওঁ বস্তু কিনিবলৈ লগা দৰকাৰ হয় প্ৰয়োজন হয় টকা পইচা সেইখিনি তেওঁ এতিয়া বিনা পইচাতে তেওঁ সেইখিনি বস্তুতে সেইখিনি মূল্যতে কম মূল্যতে তেওঁ সেইখিনি ব্যৱহাৰ কৰিবপৰা বস্তুখিনি পোৱা যায় পায় আৰু তেওঁ এইবিলাক কৰি কৰি কৰি কৰি তেওঁ বহুতখিনি উন্নতি পথলৈ যায় আমি চবেই গাঁৱৰ চহৰৰ চবেই দেখিছোঁ আৰু এনেই থাকিতো মানুহৰ লাভ নাই আজিৰ দিনত তেওঁ ব্যৱসায় কৰিয়েই ভাল পায় ব্যৱসায় কৰিয়ে আছে আৰু আগলৈকৈয়ো ব্যৱসায় কৰি যাব তেওঁ এতিয়া এই দুটা ব্যৱসায়ৰ লগত জড়িত আৰু বোৱা কটা কৰে তেওঁ ঘৰতে সূতা কিনি আনি আনৰ সূতাও বয় নিজৰ সূতাও বয় মেখেলা বয় চাদৰ বয় গামোচা বয় সেইবিলাকো ব্যৱসায় কৰি তেওঁ ব্যৱসায় কৰি আছে বোৱা কটা কৰিয়ে আৰু কাপোৰো আনে মাজে সময়ে তেওঁ হ'লচেলাৰ হিচাপে তেওঁ দিয়ে কাপোৰ কানি আৰু কাপোৰ কানিও তেওঁ বিকি ভাল পায় তেওঁ বহুতখিনি উন্নতি হৈছে এতিয়া তেনেকুৱা কাপোৰ কানি বিকি উন্নতি হোৱাৰ পদ ভালকৈ দেখা পায় তেওঁ এতিয়া নিজৰলৈ দুই এযোৰ কাপোৰ পোৱা যায় এতিয়া কৈ দুই এযোৰ কাপোৰ নিজে পিন্ধিবলৈ পায় আৰু বোৱা কটা কৰিলেও নিজলৈয়ো তেওঁ ৰাখি যায় দুখন এখন কৰি আৰু গামোচা বৈ তেওঁ মানুহক দিয়ে আমাৰ যিহেতু অসমীয়া মানুহৰ গামোচাটোৱেই মেইন সেইবিলাকো বহাগ বিহুৰ সময়ত তেওঁ লগাই পঞ্চাছখন ষাঠিখন ব্যৱসায় কৰি আছে তেওঁ তেওঁ গামোচাকেইখন অতি সুন্দৰ মিহি আহল বহল ফুলো ধুনীয়া তেওঁ মেখেলা চাদৰ সেইবিলাকো বয় চাৰিযোৰ পাঁচযোৰ ছযোৰ তেনেকৈ তেওঁ লগায় লগায় লগোৱা পিছত তেওঁ বয় মাজে সময়ে আৰু এইফালে ব্যৱসায় কৰি থাকে দুটা কোম্পানীৰ এই দুটা কোম্পানী তেওঁ কৰি ভাল পায় এতিয়া আজি সাত আঠ বছৰে তেনেকৈ কৰিয়ে আগবাঢ়ি আহি আছে তেওঁ এতিয়া কৰি কৰি কৰি কৰি ভাল পায় নিজকে বহুত মনত শান্তি পায় আৰু আৰু এইবিলাক কোনো বেয়া কাম নহয় আমাৰ এতিয়া গাঁৱত ওচৰে পাঁজৰে তেওঁক দেখি সকলো মহিলাই ভাল পায় তেওঁক চাপৰ্টো কৰে আৰু তেওঁ এইবিলাক কৰি ঘৰখনো ভালদৰে আগবঢ়াই নি আছে ইদিনা ঘৰৰ কাম পকা কৰা ইদিনা লেট্ৰিন বাথৰুম বনোৱা তেনেকুৱা কাম ব্যৱসায় কৰি আছে তেওঁ কৰি তেওঁ এতিয়া সেইবিলাক ব্যৱসায় কৰিয়েই ঘৰখন চলাই আছে নিজেও দুটকা এটকা হাতত দৰকাৰ হৈছে ল'ৰা ছোৱালীকো দিব পাৰিছে কিবা এটা খাওঁ বুলি ক'লেও সেই ব্যৱসায় কৰি তেওঁ অতি আনন্দ আৰু তেওঁ সকলো মহিলাকে কয় গাঁৱৰ ওচৰ পাঁজৰৰ যে আপোনালোকে এনেই নাথাকিব এনেই থাকিলেতো নহ'ব আমি সদায় আগবাঢ়ি যাব লাগে দুটকা এটকাকৈ জমা কৰি ৰাখি আমি বোৱা কটাই নহয় বা চিলাই মেচিনেই নহয় বা বা তেল নিমখ চাবোন সেইবিলাক বিক্ৰী কৰিয়েই বা বা মেখেলা চাদৰ বা কাপোৰ কানি বেলেগৰপৰা আনি বিক্ৰী কৰিয়েই বা যিকোনো বস্তু ব্যৱসায় কৰিলে দুটকা এটকাকৈ জমা কৰি কৰি আমি ৰাখি ৰাখি ৰাখি ৰাখি তেওঁ সকলোকে বুজায় যে এনেকৈ ৰাখি ৰাখি ৰাখি ৰাখি থৈ গ'লে তেতিয়া আমাৰ এনেকুৱা তেনেকুৱা উপকৃত হ'ব সেই বিষয়ে চবেই ভালদৰে তেওঁক সন্মতি জনায় যে অঁ আপোনালোক আপোনালোকৰ দৰে এগৰাকীয়ে আমি কৰ্মী হোৱা হ'লে এনেকুৱা ব্যৱসায় কৰিব পাৰিলোঁ হ'লে এতিয়া সেই বিষয় ব্যৱসায় কৰি তেওঁ দূৰলৈ কোম্পানীৰপৰা বাহিৰলৈ তেওঁক নিয়ে বাহিৰলৈ তেওঁক নিয়ে নিবলৈ তেওঁ যাবলৈ সুবিধা পায় আৰু এনেকৈয়ে যদি আৰু কৰি কৰি কৰি কৰি গৈ থাকে আৰু ধৰক দহ বছৰ বাৰ বছৰৰ পিছত তেওঁ সেই কোম্পানী দুটাৰ ফালৰপৰা তেওঁ বাহিৰলৈ ফ্ৰীকৈ দেশ ভ্ৰমণ কৰিবলৈ যাব পাৰিব এতিয়া সেই ব্যৱসায় কৰাৰ কাৰণে তেওঁ আজি অতি উন্নতি তেওঁ মানুহজনেও ভাল পায় সেই ব্যৱসায়টো আৰু তেওঁ শহুৰ শাহু ল'ৰা ছোৱালী সকলোৱে চাপোৰ্ট কৰে আৰু আজিলৈকে চাপোৰ্ট কৰিয়ে আছে আৰু সেই ব্যৱসায় কৰিলে কাৰো একো অনিষ্ট নহয় সেই কথা তেওঁ সকলো গাঁৱৰ মহিলা সকলক বুজায় আৰু উঠি অহা গাভৰু ছোৱালীসকলকো কয় যে তোমালোকে এনেই নাথাকিবা কাৰোবাৰ যদি স্কুটি আছে তোমালোকে হাতে কামে লাগা দুটকা এটকাকৈ জমা কৰি এই বোৱা কটা কৰি নহয় বা চিলাই কাপোৰ কানি শিকি বিক্ৰী কৰি বা মেখেলা চাদৰ চিলাই বা গোঁঠা মেলা কৰা বা দৰৱ আদি কৰি বিক্ৰী কৰা চাবোন তেল এইবিলাক বিক্ৰী কৰা তেনেকুৱা কৰি থাকা তোমালোকৰো এদিন ভালদৰে উন্নতি হ'ব সেই ব্যৱসায় কৰি তেওঁ অকণমানো মনত কষ্ট নাই পোৱা তেওঁ ক'লে যে এই ব্যৱসায় কৰা মোৰ বহুত কাৰণ আছে মোৰ বহুত সপোন আছিল যে মই এদিন নহয় এদিন ভাল এটা ব্যৱসায় কৰি মই মোৰ ঘৰখন আগবঢ়াই নিম মোৰ ল'ৰা ছোৱালী মোৰ মানুহজন মোৰ মা দেউতা সকলোকে যেন অকণমান হ'লেও কিবা এটা সুখ এটা দিব পাৰোঁ টকা পইচাৰ অভাৱ যেন পূৰ কৰিব পাৰোঁ এতিয়া সেইবাবে আমাৰ ঘৰ কোনো একো কাৰো আপত্তি নাই এতিয়া সেইবাবে আমি ব্যৱসায় এনেকে কৰিয়ে আছোঁ আৰু এনেকৈ কৰিয়ে থাকিম ভৱিষ্যতলৈকে আগবাঢ়ি যাম এনেকৈ কৰি আৰু চবেই যেন এইবিলাক ব্যৱসায় কৰাত অলপ আমাক উৎসাহ দিয়ে সাহস দিয়ে সেই সাহস পাই আমি ভগৱানৰ কৃপাত এয়া মতেই এতিয়া আগবাঢ়ি আহি আছোঁ এতিয়া সেইকাৰণে আমি ব্যৱসায় কৰি যাম বুলি ভৱিষ্যতলৈ ভাবি আছোঁ